মই গুৱাহাটীৰ জিলা পুথিভঁৰাল ভ্ৰমণ কৰিছোঁ মোৰ ঘৰত এটা ব্যক্তিগত পুথিভঁৰাল আছে ইয়াত প্ৰায় দুহেজাৰ পাঁচশ খন মান কিতাপ আছে

লগতে বিভিন্ন আলোচনী প্ৰৱন্ধৰ গ্ৰন্থ কবিতা পুথি আদি আছে